ভাৰতৰ কেইজনমান জনপ্ৰিয় যোগগুৰু বুলি ক'লে মই প্ৰধানকৈ বাবা ৰামদেৱৰ কথাই ক'ম জনপ্ৰিয়তাৰ শিখৰত বাবা ৰামদেৱ তাৰপিছতে হ'ল আপোনাৰ সতগুৰু স্বামী ৰমা তাৰপিছত শৰ্মিলা দেশাই আমি শৰ্মিলা দেশাইৰ নাম ল'বই লাগিব ইন্দ্ৰমোহন তাৰপিছতে মহৰ্ষি মহেশ যোগী তেখেতসকল সঁচাই মানে যোগগুৰু হিচাপে স্বীকৃতিপ্ৰাপ্ত আৰু মই তেখেতসকলক সঁচাই শ্ৰদ্ধা কৰোঁ

তেওঁলোকৰ জীৱন যি জীৱন শৈলী তেওঁলোকৰ জীৱন যাপনৰ যি পদ্ধতি তেওঁলোকৰ যিবোৰ মানে আমাৰ সমাজলৈ যিবোৰ অৱদান দি থৈ গৈছে সেইবোৰে সঁচাই আমাক অনুপ্ৰাণিত কৰিবই কৰিছে আৰু মই সঁচাই অনুপ্ৰাণিত হৈছোঁ কেলৈ বাবা ৰামদেৱৰ জীৱন শৈলী মই সঁচাই অধ্যয়ন কৰিছোঁ আৰু তেওঁৰ দ্বাৰা মই অনুপ্ৰাণিত হৈছোঁ আৰু মই সঁচাই মানে তেওঁ জীৱনত জীয়াই থাকিবলৈ তেওঁৰ খাদ্যাভ্যাস তেওঁৰ যোগাসন তেওঁৰ যিখিনি মানে সেইখিনিৰে মই এতিয়া মই নিজেও হেৰি কৰিছোঁ এইটো ব্যৱহাৰ কৰিছোঁ বুলি ক'লে ঠিক নহ'ব মই সঁচাই অনুপ্ৰাণিত হৈছোঁ আৰু তেওঁক মই তেওঁক অনুকৰণ কৰিছোঁ এতিয়া তেওঁৰ যি যোগাসন যোগাসন কৰিলে মানুহ বা ধ্যান কৰিলে মানুহ যিটো মেডিটেশ্ব্যন কৰা বুলি কোৱা হয় সঁচাই মানে বহুতখিনি শৰীৰৰ বৌদ্ধিক মানসিক বিকাশ সাধন হয় আৰু তেওঁ যিটো মানে যোগাসন যোগাসনৰ দ্বাৰা বহুত মানুহ মানে দূৰাৰোগ্য ৰোগৰ পৰাও মানে নিৰ্মূল হৈছে বহুত উপশম পাইছে গতিকে যোগগুৰুসকলৰ নীতি নিৰ্দেশনা মতে বা তেওঁলোকৰ সেইমতে যদি মোৰ মই বা আন দহজন সেইমতে যদি তেওঁলোকে জীৱন চলাব বিচাৰে চলে তেতিয়াহ'লেতো মই ভাবোঁ ক'তো কোনো হেৰি থাকিবই নোৱাৰে মানুহৰ দূৰাৰোগ্য বেমাৰ দূৰ হৈছে মানুহৰ বৌদ্ধিক বিকাশ হৈছে মানুহৰ মানসিক বিকাশ হৈছে মানুহৰ শাৰীৰিক বিকাশ হৈছে মানে এইটো একেবাৰে এশ শতাংশ শুদ্ধ কথা যে যোগগুৰুসকলক আজি আমি বাদ দিবই নোৱাৰোঁ বা তেওঁলোকৰ যি কৰ্মৰাজি তেওঁলোকৰ জীৱন শৈলী সঁচাই আমি মানে মনোযোগেৰে অন্তঃকৰণেৰে আদৰি ল'ব লাগে যাৰ ফলত আজি সমাজ মানে বহুত বিশৃংখলতাই দেখা দিছে যে এইবোৰ সকলো মই ভাবোঁ নাইকিয়া হৈ যাব আজি উশৃংখল যুৱ সমাজ হোৱাৰ কাৰণ কি খাদ্য অভ্যাস যোগাসনৰ অভাৱ তেওঁলোকে ধ্যান নকৰে যাৰ ফলত মানে মানসিক উশৃংখলতা বা সমাজ আজি বিশৃংখল সমাজ আদি বিপথে আজি পৰিচালিত হোৱা মোৰ দৃষ্টিগোচৰ হয় কিন্তু এই যোগগুৰুসকলৰ জীৱন শৈলী তেওঁলোকৰ যিবোৰ ধ্যান ধাৰণা সেইবোৰ যদি আমি সঁচাই অনুকৰণ কৰোঁ তেতিয়াহ'লে মই এশ শতাংশই মানে মই ভাবোঁ যে সমাজ সদায় সুস্থ হৈ থাকিব সমাজ সদায় শুদ্ধ পথত যাব সমাজৰ বহুত উন্নতি হ'ব বিশেষ আৰু কি ক'ম গতিকে মোৰ চিৰ নমস্য যোগগুৰুসকলক মই সদায় মানে সেৱা কৰিছোঁ সেৱা কৰি ৰাখিম আৰু তেওঁলোকৰ আদৰ্শৰে মই অনুপ্ৰাণিত হৈছোঁ উপকৃত হৈছোঁ আৰু মই মই মানে কি ক'ম আৰু ঠিক আছে বাৰু ধন্যবাদ